আমি আমাৰ বাইকখন বৰ সুন্দৰকৈ যত্ন লওঁ ক'ৰবাত গ'লে চলাই আহিয়েই ধুনীয়াকৈ থওঁ বাইকখন মই সপ্তাহত দুদিনকৈ হ'লেও ধোওঁ ধুনীয়াকৈ মচি মেলি আৰু চেম্পুৰে ধুই মেলি থওঁ বাইকখন আৰু বাইকখন যেতিয়া মই থওঁ ধুনীয়াকৈ কাপোৰ এখনে ঢাকিয়েই থওঁ কেতিয়াও উদঙাই নথওঁ মই যাতে ধূলি বালি নালাগক খুব মৰমৰ মোৰ বাইকখন সেইকাৰণে মই খুব ধুনীয়াকৈ থওঁ চলোৱাটো কেতিয়াবা ভাগৰু ভাগৰুৱা কেতিয়াও হ'ব নোৱাৰে যদিহে ধুনীয়াকৈ চলাই যায় আপুনি যদি দীঘলীয়া ৰাস্তাত যায় আপুনি কেতিয়াবা তেনেহ'লে অকণমান ক'ৰবাত জিৰাব লাগে জিৰাই ধৰক দোকান এখনতে ৰখিলে তামোল এখন খালে বা চাহ একাপেই খালে অকণমান আপোনাৰো জিৰণি লোৱা হ'ল বাইকখনো জিৰণি লোৱা হ'ল সেইকাৰণে কেতিয়াও ভাগৰুৱা হ'ব নোৱাৰে দীঘলীয়া পথত গ'লে আমি সদায় সতৰ্ক হৈয়ে যাব লাগে কেতিয়াও আমি নিজৰ আইন উলংঘ কৰিব নালাগে সদায় সতৰ্ক মানিয়েই চলাব লাগে বাইক আমি কেতিয়াও ইস্পীডত যাব নালাগে ধীৰে স্থিৰে যাব লাগে আমি এনেকৈয়ে বাইক চলাই যাব লাগে